হয় হয় হয় আচ্ছা আচ্ছা আচ্ছা আপুনি কি জানিব বিচাৰিছিলে অসমৰ বৰ্ডাৰখিনিৰ ওপৰত ন'

আৰু আমি যদি বঙাইগাঁও বা ইটো ছাইডে যাওঁ তেতিয়াহ'লে ফালে ভূটান আছে

ইণ্টাৰনেটত আপুনি সহায় ল'ব পাৰেচোন গগুলৰ সহায় ল'ব পাৰে গগুলত পাব ভালকৈ তাইবোলো আপুনি এটা কাম কৰিব

ঠিক আছে মোৰ ঘৰটো ওচৰতে তিনিচুকীয়াতে বৰদলৈ নগৰত

ঠিক আছে ঠিক আছে দিয়ক ধন্যবাদ